আমাৰ অসমত নিৰ্বাচন অনুষ্ঠিত হয় পাঁচ বছৰৰ মূৰে মূৰে পাঁচ বছৰৰ মূৰত আমাৰ এই এম এল এ মানে ইলেকশ্যন এই পাঁচ বছৰত হয় আৰু হেৰিও হয় আপোনাৰ পাঁচ বছৰত আৰু আমাৰ এম পি এম পি নিৰ্বাচনো হয় লগতে পঞ্চায়ত নিৰ্বাচনো আমাৰ অনুষ্ঠিত হয় এই নিৰ্বাচন সকলো মানে প্ৰক্ৰিয়া হেৰি কৰে আমাৰ নিৰ্বাচন আয়ুক্তই নিৰ্বাচন আয়ুক্তই ঘোষণা কৰাৰ পিছত আমাৰ অসমত নিৰ্বাচন অনুষ্ঠিত কৰা হয় আৰু এই নিৰ্বাচনৰ পিছতে আমাৰ ৰাজনৈতিক নেতাসমূহক মানে এটা নিৰ্বাচনৰ প্ৰক্ৰিয়াৰে ভোটত জিকাৰ পিছত এই ৰাজনৈতিক নেতা নিৰ্বাচন কৰা হয় আৰু এই নেতাৰ দ্বাৰাই বা যিকোনো মানে পাৰ্টীৰ নেতা যদি সৰ্বসন্মতি বা হেৰি সৰ্বসন্মতি ক্ৰমে ধৰ নিৰ্বাচিত হোৱাৰ পিছত যিটো পাৰ্টীৰ ৰাজনৈতিক নেতাৰ সংখ্যা বেছি হয় সেই পাৰ্টীটোৱে নিৰ্বাচনৰ মানে চৰকাৰ গঠন কৰে নিৰ্বাচন প্ৰক্ৰিয়া অসমত অনুষ্ঠিত কৰাৰ মানে বহুত নিয়ম থাকে নিৰ্বাচন প্ৰক্ৰিয়াত আমাৰ অসমৰ গোটেই চাকৰিয়াল খি মানুহখিনিয়ে এই নিৰ্বাচনত যোগদান কৰে বা নিৰ্বাচনত অনুষ্ঠিত কৰাৰ কাৰণে তেওঁলোকে ডিউটি কৰিব লাগে এইবিলাক বহুত মানে হেৰিৰ ফলত নিৰ্বাচনটো অনুষ্ঠিত হয় আৰু চৰকাৰৰ এই নিৰ্বাচন প্ৰক্ৰিয়াটো সুচাৰুৰূপে চলাই নিয়ে নিৰ্বাচন আমাৰ অসমত মানে তিনিবাৰেই হয় এম পি ইলেকশ্যন বেলেগে হয় বা এই আমাৰ এই বিধানসভা হেৰি বিধানসভাৰ নিৰ্বাচন আমাৰ যিটো এম এল এ নিৰ্বাচন সেইটো বেলেগেই হয় আৰু পঞ্চায়ত পঞ্চায়ত নিৰ্বাচনৰ আমাৰ বেলেগে অনুষ্ঠিত হয় এই নিৰ্বাচন প্ৰক্ৰিয়াটোৰ দ্বাৰাই আমাৰ পঞ্চায়ত প্ৰতিনিধি বা এম এল এ বা এম পি নিৰ্বাচন কৰা হয় আৰু এই এম এল এ নিৰ্বাচনৰ মানে যোগেদি আমাৰ ৰাজনৈতিক ধৰ নেতা বা ৰাজনৈতিক নেতাসকলক হেৰি নিৰ্বাচন কৰি ৰাজ্যৰ মানে শাসনভাৰ কোন পাৰ্টীৰ ওপৰত কৰা হয় মানে যোন পাৰ্টীৰ ৰাজনৈতিক নেতা বেছি নিৰ্বাচিত হয় সেই পাৰ্টীৰে ৰাজনৈতিক প্ৰক্ৰিয়াৰে নিৰ্বাচন পাতি নেতা নিৰ্বাচন কৰি আমাৰ মানে মুখ্যমন্ত্ৰী বা এনেকুৱা হেৰি ধৰণৰ নিৰ্বাচন কৰা হয় ৰাজনৈতিক নেতা নিৰ্বাচন প্ৰক্ৰিয়াটো হৈছে আমাৰ অসমৰ এটা পৰম্পৰা প্ৰত্যেক পাঁচ বছৰৰ মূৰে মূৰে এই প্ৰক্ৰিয়াটো মানে হৈ থাকে ৰাজনৈতিক নেতা নিৰ্বাচনৰ ক্ষেত্ৰত অসমৰ সমূহ ৰাইজৰে অৰিহণা থাকে গতিকে এই নিৰ্বাচন প্ৰক্ৰিয়াটো আমাৰ ৰাইজে সুচাৰুৰূপে চলাই নিয়ে আৰু চৰকাৰৰ ফালৰ পৰা এই নিৰ্বাচন প্ৰক্ৰিয়া চলাই নিয়াৰ কাৰণে এটা ভাল পদক্ষেপ গ্ৰহণ কৰে